আমাৰ এই ঠাইখনত মনোৰঞ্জনমূলক কাৰ্য্য হৈছে খেলপথাৰ প'ল' খেলপথাৰখন আছে আমাৰ ইয়াত তাতে গৈ আমি নানান ধৰণৰ খেল খেলি মেলি নিজক মনোৰঞ্জন দিব পাৰোঁ যেনে ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট কাবাদি খ'খ' এইবোৰ নানান ধৰণৰ খেল সন্ধিয়া সময়ত খেলা হয় তাৰদ্বাৰা আমি নিজকে মনোৰঞ্জন দিব পাৰোঁ আমাৰ স্বাস্থ্যও ভাল হৈ থাকে আৰু তাৰ সৈতে ইয়াত আছে চিনেমাহল তাত গৈ আমি আমি চিনেমা চাই মেলি নিজকে মনোৰঞ্জন দিব পাৰোঁ আৰু নানান ধৰণৰ ইয়াত অনুষ্ঠান অনুষ্ঠান কৰা হয় নৃত্য নৃত্য গীতৰ তাৰদ্বাৰা আমি নিজকে মনোৰঞ্জন মনোৰঞ্জন দিব পাৰোঁ আৰু আমাৰ ইয়াত নানান ধৰণৰ কম্পিটিশ্যন পতা হয় য'ত আমি আমি আমাৰ নিজৰ কলা এইবিলাক আমি দেখাব পাৰোঁ বেলেগৰ কলা আমি চাব পাৰোঁ সেই সেইবিলাকৰ দ্বাৰা আমি নিজকে মনোৰঞ্জন দিব পাৰোঁ